অ' অ' এই বঢ়িয়া কেনেকুৱা এই এইকেইদিন মই খুব ব্যস্ত হৈ আছিলো এফালে কাম এটাত লাগি অছিলো ডাঙৰ প্ৰজেক্ট এটা চলি আছিলে একদম ব্যস্ত হৈ আছিলো বাকী কে কেনেকুৱা চলি আছে

এইকেইদিন ঘৰতে বাৰু এইকেইদিন মই ফ্ৰী আছো ঘৰতে আছো

আছে আছে মই পূজাততো বন্ধই আছে ন গোটেইকেইদিন পূজাত বন্ধই মোৰ

অ' পাৰি পাৰি ময়ো মানে ভাবি আছিলো ফুৰিবলৈ যোৱা যদি হয় মানে মাইণ্ডটো ফ্ৰেছ কৰিব লাগে বহুত বিজি হৈ আছো ন ক'ৰবাত ফুৰিবলৈ যাওঁ অ' আনিনী জেগাটো ধুনীয়া শুনি আছো সবে কৈ আছে যাব পাৰি কিন্তু আৰু কোন আৰু কোনোবা যাব নেকি অ' অ' ভাল হৈছে অ' অ' নিপু নিপুও সেইদিনা মোক ফোন কৰি কৈ আছিলে যে ফুৰিবলৈ যাব পাৰি নেকি মই কৈছো ভাবি চাচোন তাৰপিছতে সিহঁতে একো কোৱা নাই যদি এইটো প্লেন হয় সিহঁতকো কৈ চাওঁ ওলাই যদি নে কি অ' বাইকত নহয় ও মোৰ বাইকৰ প্ৰব্লেম আছে আৰু হেৰি ডক্টৰে বেছি দীঘলীয়াকৈ মানে লং জাৰ্নি কৰিব হাক দিছে বাইকত মোৰ অলপমাণ কঁকালৰ বিষ এটাও চলি আছে সেইটো কাৰণে কৈছে তুমি ইমান ট্ৰে বাইকত ট্ৰেভেল নকৰিবা পাৰিলে গাড়ীতে অহা যোৱা কৰা সেইকাৰণে মই মানে বাইকখন ষ্টপ কৰি দিছো ত' বাইকত নাযাওঁ নেকি সেইটো হেৰি কৰো চাৰিটা অ' চাৰিটা যদি যোৱা হয় গাড়ীখনকে লৈ যাওঁ গৈয়ো আৰাম লাগিব আৰু ইয়াৰ তাকে তাকে আৰু নিপুৰ থাৰখনো আছে সেইখনো লৈ ল'ম সেইখনত অ' ড্ৰাইভ কৰিবলৈ ভাল হ'ব এনে কিমান তাৰিখ মানে যোৱাৰ কথা ভাবিছা হ'ব মিলাই ল'ম আৰু চাৰিটা পাঁচটা যাম যেতিয়া ইমান দিনৰ মূৰত যেতিয়া ফুৰিবলৈ ওলাইছো মিলাম আৰু পে'মেণ্টটো কিবা এটা তেতিয়াহ'লে এটা কাম কৰিম হ'ব তে তাৰ অ' তাৰ তাৰখনে লৈ লওঁ

তেনেহ'লে এটা কাম কৰ তাক তাক তাক এবাৰ সুধি লওঁ মানে তাৰ নতুন গাড়ীতো সি আকৌ নিয়েনে নাই সেইটো তাক সুধি লওঁ যদি নিনিয়ে আৰু মোৰ খনকে লাষ্টত টানিব লাগিব আৰু মোৰ অ' অ' নাই নাই তাৰিখটো কি ভাবিছা এতিয়া দূৰ্গা পূজাৰ কেইদিনমান আগত যাবা নে একেবাৰে পূজাতে যাবা এটা শনিবাৰ মিলাই গুচি যাওঁ আমাৰ সপ্তমী অষ্টমী হেৰি পৰিছে নেকি মঙ্গল বুধ এনেকুৱা পৰিছে নেকি ত' তেনেকুৱাহ'লে শনিবাৰ শনিবাৰে গুচি যাওঁ তিনি চাৰি দিন তাত থাকি দিম আৰু কি আছে অ' তেনেহ'লে এটা কাম কৰো অষ্টমী অ' অষ্টমী নহ'লে নৱমীত ঘূৰি দিম নেকি নহ'লে অ' তেতিয়াই সুবিধা হ'ব দশমী দিনাখন অ' অ'

বঢ়িয়া বঢ়িয়া তেতিয়া হেৰি হ'ব অ' আকৌ এদিন বোলে শুনিছো তাত ডাইৰেক্ট আনিনী যাব নোৱাৰো এদিন ষ্টে' কৰিব লাগিব এদিন আমি অ' অ' অ' অ'

অ' তাকে তাকেতো সেইটো কৰা ভাল এনে সিহঁতৰ লগত আলো ডিছকাছ কৰি লওঁ কি কৰেতো ন ঠিক আছে ঠিক আছে অ' ঠিক আছে ঠিক আছে দিয়া মই ফোন কৰিম হা অহ অহ অহ ভাল লাগিল ভাল লাগিল দিয়া